টিভিত মোৰ আটাইতকৈ প্ৰিয় অনুষ্ঠানটো হৈছে ৰং ৰং চেনেল এনেই মই চাওঁ নিউজো চাওঁ হিন্দী চিনেমাবিলাকো চাওঁ মাজে সময়ে মই তাৰপিছত মই অসমীয়া চিনেমাও চাওঁ ৰবিবাৰে ৰবিবাৰে অসমীয়া চেনেলবোৰত অসমীয়া চিনেমা দিয়ে সেই অসমীয়া চিনেমাও চাওঁ কিন্তু মই সকলোতকৈ বেছি ভালপাওঁ ৰং চেনেলত চিৰিয়েলসমূহ চাই এণ্ড কাম বন কৰি আজৰি হৈ মেলি মই টি ভি চাওঁ গধূলি সময়ত যেতিয়া সাত বজাৰ মানৰপৰা মই ন বজামানলৈকে চিৰিয়েল চাওঁ কেইখনমান চিৰিয়েল দিয়ে আজিকালি যিবিলাক ৰঙত চিৰিয়েল দিয়ে সেই চিৰিয়েলবিলাক বহুতো মানে তাত মহত্বপূৰ্ণ কথাসমূহ জড়িত হৈ আছে কিছুমান দেখুৱাবলগীয়া ৰোলবিলাকেই সিহঁতে দেখুৱাই আগতেও চিৰিয়েল দিছিল আগৰ চিৰিয়েলসমূহৰ তুলনাত এতিয়াৰ যিবিলাক চলি আছে চিৰিয়েলসমূহ সেই চিৰিয়েলসমূহ বেছি ভাল লগা মানুহখিনিক বা দৰ্শকখিনিক বেছি ভালকৈ আকৰ্ষিত কৰিব কৰি তুলিছে বা কৰি কৰে প্ৰত্যেক মানুহেই হয়তো ৰঙৰ প্ৰায় চিৰিয়েলখিনি চাইয়ে গধূলি আৰু নিউজখিনিও চোৱা হয় গধূলি গধূলি অসমীয়া নিউজখিনি যিখিনি নিউজ আহে সেইখিনিও চোৱা হয় মই চাওঁ আৰু হিন্দী চিনেমাও চাওঁ হিন্দী চিৰিয়েলো মাজে সময়ে চাওঁ দুই এখন কিন্তু মোৰ ইমান বেছি প্ৰিয় নহয় যেনেদৰে মোৰ ৰং চেনেলৰ অসমীয়া চিৰিয়েলসমূহ প্ৰিয় সেইদৰে হিন্দী চিৰিয়েল হওক বা চিনেমাই হওক ইমান বেছি মোৰ প্ৰিয় নহয় কেতিয়াবা টাইম পালে সময় পালে সুবিধা পালে চাওঁ